পোহনীয়া জন্তুৰ ভিতৰত ধৰক গৰুৱেই আটাইতকৈ প্ৰিয় গাইগৰু এজনী ৰাখিব পাৰিলে গাখীৰো পায় আৰু কিছু সময়ো কাটে তেওঁলোকৰ লগত থাকি তেওঁলোকক খেৰ খেৰ ঘাঁহ আদি খুৱাই বা গাখীৰ খীৰাই কিন্তু আমাৰ এই নগৰীয়া জীৱনত আমাৰ যিখিনি ঠাই সেইখিনিত গৰু এজনী ৰাখিব পৰাকে আমাৰ ঠাইৰ বৰ অভাৱ ৰাখিব পাৰি কুকুৰ কিন্তু কুকুৰ বস্তুটো মই ভাল নাপাওঁ এই জন্তুটোৱে যাকে তাকে দেখিলে কামুৰে বাবে কুকুৰ কোনোদিন ৰখাও নাই আৰু কেতিয়াবা মেকুৰী আহে লোকৰ ঘৰৰ মেকুৰীও আহে আহি পেলাই আমাৰ যিখিনি বস্তু ধৰক আছে কেতিয়াবা থাকিলে এনেকুৱা সেইখিনি খাইগৈ ঘৰৰ ভিতৰত অৱশ্য়ে নোসোমায় চোতালতে থাকে তেনেকুৱা আৰু বিশেষ ঠাই নাই যিহেতু ইয়াত আৰু সেইটো ইচ্ছা থাকিলেও আমি কোনো পোহনীয়া জন্তু ৰাখিবই নোৱাৰোঁ সেইটোৱেই অসুবিধা